হেল্ল' হেল্ল' হয় এইটো অ'লা কেব হয়নে অঁ আচ্ছা আচ্ছা মই আপোনাৰ কলটো আধা ঘণ্টাৰ পৰা মই মাৰি আছোঁ আপোনাৰ কলটো ব্যস্ত ব্যস্ত আহিছে

আচ্ছা আপোনালোকৰ মই কেব এখন বুক কৰিছিলোঁ অলৰেডি বুক কৰিছিলোঁ মোৰ মোৰ আধা ঘণ্টাৰ আগত মোৰ ফ্লাইট আছিল মই তাৰ কাৰণে যাবলৈ মই আপোনালোকৰ কেবখন বুক কৰিছিলোঁ কিন্তু কেবখন আপোনালোকৰ সময়ত আহি নাপালেহি সময়ত আহি নোপোৱাৰ বাবে মোৰ কেঞ্চেল হৈ গ'ল ফ্লাইট কেনচেল হোৱাৰ বাবে মোৰ বিজনেছ দিল এটা আছিলে ডাঙৰ আপুনি গম পায় মোৰ লাইফৰ বহুত মোৰ কষ্ট জড়িত হৈ আছিলে তাত সেই দিলটো আপোনালোকৰ আপোনাৰ সেই দিলটো আপোনালোকৰ দোষৰ বাবে মই কেনচেল হ'ল আপোনা আপ আপোনালোকে কাষ্টমাৰৰ টাইমৰ ভেল্যু বুজেনে নুবুজে কাষ্টমাৰৰ টাইমৰ মূল মূল্য থাকে মূল্য থাকিহে কাম কৰে আৰু আপোনালোকে সময়ত পাবহি বুলিহে বুক কৰে সময়ক কনচিডাৰ আপুনি কৰিব লাগিব আপোনালোকৰ কেব ড্ৰাইভাৰ আপোনালোকৰ কেব ড্ৰাইভাৰ আপোনাৰ গাড়ী বেয়া হৈছে আপোনাৰ আপোনাৰ পেট্ৰল খটম হৈছে আপুনি ট্ৰেফিকত ফচি আছে সেইটো আপোনাৰ সমস্যা সেইটো মোৰ সমস্যা নহয় মোৰ টাইমত কিয় নাপালেহি বস্তু এটা টাইমত পাবহি লাগে গম পায় নাই আপুনি আপুনি টাইমত নাপালেহি বস্তুটো আপোনা আপোনাৰ একমাত্ৰ আপোনাৰ আপোনাৰ নিজৰ ড্ৰাইভাৰৰ দুখৰ বাবে আপুনি এঘণ্টা আগত ওলিয়াই দিয়া তাত আপোনাক কোনো ধৰণৰ লছ নহয় আপোনাৰ আপোনাৰ আপোনাৰ কেবৰ তাত অভাৱ নাই আপুনি এটা ভাড়াৰ কাৰণে আপুনি আপোনাৰ তাত শ শ কেব আছে সেই সেইটো কথাই আপুনি কাষ্টমাৰজনৰ কথা বুজিব লাগে হয় আপোনাৰ দোষ মানি লৈছে আপোনাৰ দোষটো মানি ল'লেই নহ'ব নহয় মোৰ আপোনাৰ আপোনাৰ কাৰণে মোৰ কিমান লষ্ট হ'ল লচ সেই প পইচাটো আপুনি পৰিশোধটো কৰিব নোৱাৰে আপোনাৰ ড্ৰাইভাৰজনেতো পৰিশোধ কৰিব নোৱাৰে একমাত্ৰ আপোনালোকৰ দোষ একমাত্ৰ আপোনালোকৰ দোষৰ বাবে মই আজি কেঞ্চেল হয় আপোনাৰ তালৈ হয়তো মই আপোনাৰ তাত বহুত কাষ্টমাৰৰ কমপ্লেইন আহি আছিলে মই গম পাওঁ কিন্তু তথাপিও মই বাধ্যত পৰি আপোনাৰ তাত বুক কৰিছিলোঁ কিন্তু কিন্তু আপোনাৰ আপুনি আপুনি আপোনাৰ নিজৰ আচল ৰং দেখুৱালে আজি আপোনাৰ তাততো মই কদা কদাপিতো আৰু নেক্সট নকৰোঁ আৰু আপুনি মোক পইচা ৰিফাণ্ড কৰক আপোনাৰ মই তাত এডভান্স পে'মেণ্ট যিটো কৰিছিলোঁ সেইটো পইচা এইটো কষ্টৰ পইচা সেইটো মই কষ্ট কৰি ঘটা মই এটকা এটকা কষ্ট কৰি ঘটা আপুনি এটকাটো আপুনি আপুনি মোৰ নিজৰ এটকাটো আপুনি নিজৰ জেপত ভৰাব নোৱাৰে সেই সেইটো আপোনাৰ পলিচি দুহৰী আপোনাৰ তাৰ ৰিফাণ্ড পলিচি নাই সেইটো তাৰ ৰিফাণ্ড পলিচি নাই সেইটো আপোনাৰ দোষ আপুনি মোৰ পে'মেণ্টটো কিয় বাকী কৰিব নোৱাৰে আপুনি মোক পে'মেণ্টটো আপুনি আপুনি নিজৰ জেপত ৰখাতকৈ আপুনি মোক দিব লাগিব আপুনি মোৰ পেমেণ্ট সেইটো আপোনাৰ দোষ সেইটো আপোনাৰ দোষ সেইটো আপুনি আপোনাৰ সেইটো আপোনাৰ আচলতে সেইটো আপোনাৰ কোম্পেনীটোৰ দোষ আপোনাৰ পলিচিত নাই সেইটো এডভান্স বুকিং কৰিছিলে সেইটো মানে মোৰ মোৰ প্ৰয়োজন হৈছিলে বাবে মই কৰিছিলোঁ আচলতে মই ৰেপিড'ত কৰা হেতেনে ভাল আছিলে আচলতে টাইমত পোৱাই দিয়েগৈ মোৰ বস্তু আছিল কাৰণে মই আচলতে ৰেপিডো কৰিব নোৱাৰিলোঁ আপুনি এডভান্স পে'মেণ্টটো মোক পে'মেণ্ট কৰিব লাগিব আপুনি মোক পে'মেণ্ট কৰিব লাগিবই আপুনি এতিয়াই কৰিব লাগিব অন্য অন্য অন্যথা মই ক'ৰ্টত কেছ দিম আপোনাৰ কোম্পেনীৰ বিৰুদ্ধে আপোনাৰ দুশ টকা আপুনি মোৰ আঠশ টকা আপুনি মোৰ এতিয়াই আপুনি অতি সীমিত সময়ৰ ভিতৰত আপুনি মোক দিয়ক আপোনাক মই হোৱাটছআপত স্কেনাৰ মই দিছোঁ আপুনি সেইটোত মোক পঠিয়ক আৰু নেক্সট টাইম যাতে এনেকুৱা দেৰি নহয় আৰু মোৰ গতে যাতে এজন অন্য এজন কাষ্টমাৰ কেঞ্চেল নহয় ট্ৰিপ আপুনি কথাটো মনত ৰাখিব